যিকোনো ধৰণৰ গছ গছনি ৰোৱা হয় বেছিভাগ ফুল ৰোৱা হয় আৰু লতা জাতীয় গছ হিচাপে মানি প্লাণ্ট ৰোৱা হৈছে মানে মানি প্লাণ্ট ঘৰত আছে আৰু আৰু আ টাবত ৰোৱা ফুল বেছিভাগ ৰোৱা হয় আৰু নাৰ্চাৰীৰ পৰা আনি বহু ধৰণৰ ফুল ৰোৱা হয়